ক্ৰীড়া ক্ৰিকেটৰ বিষয়ে ক্ৰিকেট গেমটো ভাল খেলি ভাল পাওঁ চাইও ভাল পাওঁ ক্ৰিকেটৰ যেনেকে শচীন তেণ্ডুলকাৰ মোৰ বিগ ফেন আৰু বিৰাট কোহলি ইয়ং ষ্টাৰ তেখেতকো তাৰপিছত ক্ৰিকেটৰ টি টুৱেণ্টি কওক টেষ্ট মেচ কওক ওৱান ডে' কওক চাই ভাল লাগে ক্ৰিকেটৰ

আমি খেলবিলাক চাওঁ তাৰপিছত আপোনাৰ হৈ গ'লগে ফুটবল ফুটবলটো খেলটো মোৰ বৰ ধুনীয়া খেল ফুটবলটো আমি যেনেকে খেলো খেলি ভাল পাওঁ চাইও ভাল পাওঁ ফুটবলটো ভাল লাগে চাই বিৰাট কোহলি বিগ ফেন শচীন টেণ্ডুলকাৰ ভাল লাগে আজাৰউদ্দিন আছিলে কপিল দেৱ আছিলে সেইটো সময়ত খেল চাই জাহিৰ খান আছিলে বলাৰ আমাৰ ইণ্ডিয়া টীমৰ এইখনো মই চাইছোঁ তাৰপিছত আপোনাৰ হৰভজন সিং তাৰপিছত হ'ল ৰাহুল ড্ৰাভিদ টেষ্ট ক্ৰিকেটাৰ বৰ ধুনীয়া টেষ্ট মেচ খেলিছিলে গৌতম গম্ভীৰ সেইজনো এজনো ভাল আছিল আমাৰ ক্ৰিকেটাৰ সৌৰভ গাংগলী এম এছ ধোনী মহেন্দ্ৰ সিং ধোনী এতিয়া ৰিটায়াৰ হ'ল খেলৰ পৰা তেখেতৰ খেলটো বহুত ধুনীয়া খেল আছিলে তাৰপিছত আপোনাৰ সৌৰভ গাংগুলি এটা সময়ত ইণ্ডিয়াৰ আমাৰ ক্ৰিকেটাৰ আছিলে ভাল লাগিছে মানে চাওঁ খেলবিলাক কেতিয়াবা কেতিয়াবা দিয়ে আগৰ পুৰণা খেলবিলাক চাই থাকোঁ আমি ভাল লাগে চিনেমা মানে খেলখিনি চাই এনেকে এতিয়া নতুন নতুন এতিয়া আপোনাৰ বহুত ক্ৰিকেটাৰ আহিছে আমাৰ ইণ্ডিয়া টীমত যেনেকে ৰিয়ান পৰাগ সেইটো এতিয়া ভাল খেলি আছে আৰু ভাল খেলিব